অঁ হয় বাইদেউ এই ইয়াৰ শিৱসাগৰত লাগিছেনে বাৰু হয় হয় মই সেই আপোনাৰ নাম্বাৰটো দাদা এজনৰ পৰা লৈছিলোঁ আপোনাৰ চাইকেল দোকান আছে নহ্ হয় হয় মই সেই মোৰ ছোৱালীজনীৰ জন্মদিনৰ উপলক্ষে এখন চাইকেল কিনিম বুলি ভাবিছোঁ তাকে বোলো আপোনাৰ পৰা জানোচোন চাইকেলসমূহৰ এনেকৈ দামবোৰো কিমান হয় বাৰু ছহেজাৰৰ পৰা নহ্ সৰু নহয় মোৰ ছোৱালীজনী বৰ্তমান সপ্তম শ্ৰেণীত পঢ়ি আছে গতিকে অকণমান ডাঙৰ চাইকেল এখনে লাগে লেডি বাৰ্ড লাগে সেনো পিংক কালাৰৰ পামনে তাত উপলব্ধ হয়নে হয় হয় হয় হয় হয় মই অহা বুধবাৰে যাম বুলি ভাবিছোঁ অঁ শুনকচোন এই আপুনি দামটো কিমান বুলি কৈছিলে

হয় হয় মোৰ মানে এতিয়া হাতত বৰ্তমান বাজেট আছে পাঁচ হাজাৰ টকা কিবা এটা মিলাই মেলি দিব আৰু অঁ মানে ভ ভৱিষ্যতে মোৰ পৰিয়ালৰ কাৰোবাৰ যদি দৰকাৰো হয় মই মানে নিশ্চয় আপোনাৰ পৰাই তাৰ পৰাই ক্ৰয় কৰি গতিকে কিবা এটা চাই মেলি দিব আৰু নিশ্চয় মই যাম অহা বুধবাৰে মই যাম অঁ অলপ চাই মেলি দিব আৰু কিবা এটা ঠিক আছে ঠিক আছে বাৰু হ'ব দিয়ক ধন্যবাদ হয় হয় আৰু মোৰ যদি কিবা চাইকেলখন পাছত বেয়াও হয় আপোনালোকৰ তাতে ঠিক কৰিব নিম ঠিক আছে নিশ্চয় হয় মই বুধবাৰে যাম লগ পাম তেতিয়া দিয়ক ভাল লাগিলে কথা পাতি ধন্যবাদ